অঁ হেল্ল' মই কৈছিলোঁ অঁ ওচৰত এখন ড্ৰামা আছিল যাবা নেকি অঁ ময়ো যাম ৰবা মানে চাৰিটা মানত গ'লো হয় গধূলি কিন্তু কি হৈছে জানা বাবুৰ কাৰণে দিগদাৰ হৈছি বাবুক নিবা নৰি বাবুক থৈ গেলো হয় কি পিন্ধি যাবা বিয়াত অঁ গহনা কি পিন্ধবা অঁ খোপা বান্ধবা না চুলি মেলি যাবা অঁ নহয় তুমি খপা মাৰবা নালগে তুমি চুলি মেলি ল'বা আৰু তাতে এটা বেণ্ড দিবা আৰু কাণতো তুমি কেঁচা গহনাৰ চেট এটা লবা আৰু মই খপা গাথিম চাদৰ মেখেলা মই কেঁচা পাত কেঁচা পাতৰে পিন্ধি যাম কেঁচা সোণা কেঁচা পাত সেনেকা বোৰে পিন্ধি যাম অঁ অঁ সেইটো বিয়াখনত যাম আৰু প্ৰেজেণ্ট কি দিবা বিয়াত অঁ মই বাতি চেট নিদোঁ ৰ'ব পাঁচ হাজাৰ টকাকেই দিম বুলি ভাবিছোঁ হ'লেও অলপমান সহায় কৰ্বা পাৰলি ভাল লাগে যিহেতু অলপমান দুখীয়া ধৰণৰ মানুহ হয় ন সহায় কৰ্লি সিহঁতৰো সুবিধা হ'ব টকাখিনি দিলি সেই কাৰণে মই ভাবছোঁ টকাখিনি দিলে অলপ সিহঁতৰ সুবিধা হ'ব তুমি নালাগে বাৰু তুমি নালগে দিবা অঁ অঁ অঁ তুমি মিলেই দিবা ময়ে দিম বাৰু ঠিক আছে আমি দুয়ো একেলগে যাম ন একেলগে যাম তুমি আমাৰ তাতকে লেগি আমাৰ বাবুক ঘৰত থৈ যামতো তুমি আমাৰ ঘৰক লেগি আইভা আমি দুয়ো একেলগে একেলগে উলাই যাম অঁ তুমি মাংস খ'নে নখৱ তাতে পোলাও দিব লুচি পোলাও আৰু মাংস এনেকৈ দিব উঠা উঠি কৰি দিছে অঁ অঁ গধূলি ভাল লাগব গধুলি সময়ত বিয়াত ভাল লাগ্ব অঁ তুমি নাচা নে নাই বিয়াত নাচবা লাগবো কিন্তু অঁ মইতো নাজনো মই চাপৰি বজাই থাকিম আৰু তুমি নাচবা তুমি যে এখন বিয়াত ও একেবাৰে কি কি দিচলা আৰে এইখন ঘৰৰ বিয়া সেনেকে কৰি দিবা লাগ্ব অঁ অঁ ঠিক আছে অঁ ঠিক আছে তুমি উলেই আইভা দৌ